কম্পিউটাৰ দোকানী হয় নে মোৰ মানে কম্পিউটাৰ এটা আছিলে অলপ স্কীণখন বেয়া হৈ আছে মানে পৰি গৈছিল মানে হাতৰ পৰা টেবুলৰ পৰা এনেকৈ পৰি পেলাই কিবা কাম কৰি থাকোঁতে পৰি গৈছিল যে অলপ স্কৃণখন মানে চ চলা নাই মানে অ'ন নহয় মানে অ'ন নহয় মানে অ'

অ' চেঞ্জ কৰিবই লাগিব কিমান মান খৰচ হ'বগৈ অ' আপোনাৰ দোকানখন ক'ত আছে বাৰু অ' অ' ঠিক আছে বাৰু আপোনাক কেতিয়া গ'লে লগ পাম বাৰু

অ' অ' অ' ঠিক আছে মই বাৰু অহা কালিলৈ আহি আছোঁ বাৰু অ' অ' অ' মোৰ এই কম্পিউটাৰটোয়ে ভাল কৰিবলগা আছে স্কীণখন কি হৈ আছে দেখাই দিলে হ'ল কাইলৈকে যাওঁ অ' অ' অ' চেণ্ড কৰি দিব তেতিয়া মই যাবলৈ সুবিধা হ'ব অ' অ' হ'ব দিয়ক